আমাৰ গাঁৱত মুকলিত মলত্যাগ কৰাটো সাধাৰণ কথা নহয় কাৰণ ইয়াৰ পৰা বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে প্ৰথম কথা মুকলিত মলত্যাগ কৰিলে আমাৰ পৰিৱেশটোৱেই প্ৰদূষিত হয় ইয়াৰ পৰা দুৰ্গন্ধৰ সৃষ্টি হয় আৰু তাৰ ফলত পৰিৱেশ বিনষ্ট হয় তাৰ ফলশ্ৰুতিত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়াৰ আশংকা থাকে এই বেমাৰ আজাৰ কেৱল মানুহৰ গাতেই নহয় পশু পক্ষীৰ গাতো দেখা দিয়াৰ সম্ভাৱনা যথেষ্ট পৰিমাণে থাকে গতিকে মুকলিত মলত্যাগ কৰাটো সুবিধাজনক নহয় আগতে আমাৰ গাঁওবোৰত এনেকুৱা ধৰণৰ ব্যৱস্থা আছিল যদিও বৰ্তমান সময়ত সেইখিনি যথেষ্ট পৰিমাণে হ্ৰাস পাইছে যিহেতু এই ক্ষেত্ৰত চৰকাৰেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে প্ৰত্যেকৰ ঘৰে ঘৰেই চৰকাৰে এই সুবিধা প্ৰদান কৰিছে আৰু এই ক্ষেত্ৰত যথেষ্ট সজাগতাৰো সৃষ্টি কৰিছে যে মুকলিত মলত্যাগ কৰিলে প্ৰকৃততে কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে সেই বিষয়ে গাঁৱে ভূঞে সকলোকে সতৰ্ক কৰিছে সজাগ কৰিছে গতিকে মুকলিত মলত্যাগ কৰাটো কেতিয়াও সুবিধাজনক নহয়